হেল্ল' অঁ কওক ভালে আছে অঁ ফুৰিবলৈ যায় কোনখন অঁ কি তাত ফুৰিবলৈ যাব সেইটোও হয় পিছে যাব লাগিছিলে বাৰু অঁ অঁ এই মিউজিয়ামটো ভাড়া এটা উলিয়াম বাৰু এই মিউজিয়ামটো কোনফালে আছিলেনো অঁ বাৰু আজিকালি বাৰু অঁ হেৰি এড্ৰেছটো বাৰু পাই যাম হেৰি কোন কোন যাব অঁ কোন কোন যাব

অঁ বেয়া নহয় বাৰু অঁ ফুৰিবলৈ যাব লাগে মাজে মাজে অঁ অঁ হেৰি নহয় এই কোন কেইজনে ঠিক কৰিব অঁ অলপ গৰমটো হৈ আছে অঁ ঠাণ্ডাটো পৰক অঁ এটা কাম কৰক ছেপ্টেম্বৰ মাহতে লৈ লওঁ নেকি

অঁ অঁ অঁ কেইটামান মানুহ গোটাই লওঁ তেতিয়া সৰহ হ'লে গৈও ভাল লাগিব অঁ ঠিক আছে বাৰু দিয়ক অঁ ভালকৈ আপুনি অঁ গৈ এইকেইদিনতে লগ কৰোঁ দুইটাই আলোচনাটো কৰি লগৰকেইজনকো কৈ চাওঁ ঠিক আছে দিয়ক সেই মিউজিয়ামটোকে চাই আহোঁগৈ বাৰু ঠিক আছে